ভাৰতীয় পৰিবহন ব্যৱস্থাটো মই খুব বেছি ভাল বুলিও ক'ব নোৱাৰোঁ আৰু খুব বেছি বেয়া বুলিও ক'ব নোৱাৰোঁ যিখিনি ডাঙৰ ডাঙৰ চহৰ বা যিখিনি হাইৱে ৰাস্তা তাত পৰিবহণ কৰিবলৈ অলপ সুবিধাজনক কিন্তু যিখিনি গাঁও অঞ্চল বা অলপ পিছপৰা অঞ্চল সেইখিনি ঠাইত পৰিবহণ কৰিবলৈ বহুত অসুবিধা আৰু বহুত প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাগে যেনেকৈ এতিয়া ডাঙৰ যিখিনি সৰু সৰু গাঁও আছে তাতে গাড়ী যান বাহন অলপ কম থাকে পৰিবহন কৰিবলে সহজে বা সকলো সময়ত নাপায় যান বাহন আৰু কেতিয়াবা পালেও মানুহ বহুত থেপাথেপিকৈ বহাই নিয়ে এখন গাড়ীতেই বহুত বেছি মানুহ বহাই নিয়ে আৰু ভাড়াও কেতিয়াবা গাঁও অঞ্চলত বা বেছি পিছপৰা অঞ্চলত যদি লৈ যাবলগীয়া হয় তেন্তে ভাড়াও বহুত বেছি লয় আৰু তাৰ উপৰঞ্চি কেতিয়াবা ক'ৰবাত যাবলৈ হ'লে বা আমি কেতিয়াবা গাড়ীত বহোঁ বহি যাওঁ যিহেতু ৰাস্তা ঘাট অলপ ভাল নহয় পিছপৰা অঞ্চলত বহুত কষ্ট হয় অহা যোৱা কৰাত আৰু কিছুমান চহৰ অঞ্চলতো যিখিনি ডাঙৰ ডাঙৰ চহৰ যিহেতু চহৰৰ ভিতৰৰ ৰাস্তাখিনি নগৰৰ ৰাস্তাখিনি বহুত ব্যস্ত থাকে তাত ট্ৰাফিক বহুত বেছি থাকে যাৰ ফলত গাড়ী গোৰা বহুত বেছি হয় আৰু খুব কম ঠাই এটা গৈ পাবলৈ বহুত বেছি সময় লাগে যিহেতু গাড়ী বহুত বেছি থাকে ট্ৰাফিক বহুত জাম হয়

যিখিনি পাব্লিক বাছ আছে তাত সিহঁতৰ ছিট যিমানটা থাকে তাতকৈ বহুত বেছি মানুহ বাছত নিয়ে যাৰ ফলত আমি নিজৰ যান বাহন নথকা মানুহে সেইবোৰ বাছত কেতিয়াবা থিয় হৈ হৈ বহুত দূৰ ৰাস্তা যাবলগীয়া হয় যাৰ ফলত বহুত কষ্ট হয় আৰু সুযোগ বুলিবলৈ আগতকৈতো অলপমান ভাল হৈছে যেনিবা আগতেতো একেবাৰে গাড়ী পোৱা নাছিলে গাঁও অঞ্চলত পিছপৰা অঞ্চলত আজিকালি কেইখনমান থাকে যিখিনি ই ৰিক্সা হওক বা সৰু সুৰা অ'টো টেম্পু হওক অলপমান পোৱা যায় কিন্তু হ'লেও তাৰ মাজতো বহুতখিনি প্ৰত্যাহ্বানৰ আমি সন্মুখীন হওঁ আৰু সেইখিনিয়ে মই ভাবোঁ যে আমাক চৰকাৰে যদি অলপ সুবিধা কৰি দিয়ে তেন্তে বিৰাট ভাল হ'ব